হেল্ল'

অঁ কৰিছিলোঁতো হেৰি আছে এই মোৰ অলপ তিয়ঁহ খেতি ৰুইছিলোঁ মানে বস্তুটো দিব বিচাৰিছিলোঁ নিব পাৰিব নেকি অঁ ৰেটটো ধৰি লওক কিলো হিচাপে কম এ বজাৰততো আশী সত্তৰ হেৰিতে দাম উঠিয়ে আছে মানে বানপানীৰ কাৰণে বস্তুবিলাকৰ দাম বেছি এতিয়া কমাই দিব নোৱাৰিম কিবা এটা হিচাবত হ'লে মই দিব পাৰোঁ কি দামত নিয়ে এই হ'ব মোৰ বিছ কেজিমান হ'ব

অঁ ফাইব পাৰ্চেন্টে দিব পাৰিম আৰু তাতকৈ নোৱাৰোঁ এই নহ'লে আৰু বেছি কৰিব নালাগে না বস্তুটো মানে মই দিয়াই নাই ৰাখি থৈছিলোঁ এতিয়া লাগে যদি দিব পাৰোঁ অঁ মানে জানেই পানীৰ কাৰণে সমস্যা হৈছে গতিকে আপুনি আৰু কমত নালাগে

অঁ ঠিক আছে আহিব বাৰু কথা পাতিম বস্তুখিনি ভালে পাব ছিঙিয়ে লৈ যাব পাৰিব অঁ হয় নেকি এতিয়া চাই ল'ব লাগিব এতিয়া আপোনাক এতিয়া কিমান কমত দিয়ে এতিয়া মই ক'লো না আশী সত্তৰ এইখিনি দামত চব্জি নায়েই আপোনাৰ বিলাহী খাব লাগিলে এশ টকা হৈছে তিয়ঁহ খাব লাগিলে আ আশী টকা নব্বৈ টকা হৈছে পটলৰ হৈছে এইখিনি বাকী চব্জিৰ দামটো হোৱা নাই বাহিৰা চব্জিতো খাবই নোৱাৰোঁ কেপচিকাম চেপচিকাম দুশ টকা তিনিশ টকা কিলো গতিকে আমি এইখিনি অলপ কমত এই ভেন্দি জিকা এইখিনি কিছুমান জেগাততো গছ চছ মৰিয়ে গৈছে গতিকে মোৰ এইখিনি আছে মোৰ ওখ জেগা নহয় এই মই এখন বাগান বনাই থৈ দিছোঁ একেবাৰে আহিব আহিব অঁ আহি পেলাই কৰি লৈ যাব আ ঠিক আছে ভাল বাৰু